দাদা আপোনালোকৰ এইটো আ বৰা ট্ৰেভেল এজেঞ্চীটো হয়নে বাছৰ যিটো দাদা মই আপোনাৰ এজন কাষ্টমাৰ বুলিয়ে ধৰিব পাৰে মোক এখন বাছৰ মানে এটা সুবিধা লাগিছিলে জানিবলৈ লাগিছিলে কথা এটা নহয় মানে আচলতে আপোনালোকৰ বাছৰ ফেচিলিটীৰ বিষয়ে অলপ জানিবলৈ পালে ভাল আছিলে মানে গুৱাহাটীলৈকে যাম কিন্তু নগাঁৱৰ পৰা ধৰক নাইট চুপাৰ নহয় দাদা মই গুৱাহাটীৰপৰা গুৱাহাটীলৈকে যাব বিচাৰি আছোঁ কিন্তু মানে আপোনালোকৰ ফেচিলিটি যদি ভাল হয় তেতিয়া যাবলৈ মই আগ্ৰহী হৈ আছোঁ মোক নম্বৰ এটা দিছে

গম পাইছোঁ গম পাইছোঁ দাদা হেৰি আপোনালোকৰ কাইলৈ যাব পৰা সুবিধা হ'ব নহয় ভাল ফেচিলিটী আচ্ছা আচ্ছা গতিকে মই বাছখন তেতিয়াহ'লে মই নটা দহটা মানৰ ভিতৰত যাব লাগে গুৱাহাটী হয় হয় হয় ভাল ফেচিলিটী থকা গাড়ী লাগিব দাদা তেন্তে মই নটা বজাৰখনতে যাম আগতীয়াকৈ কিবা বুকিং নকৰিলেওতো ডাইৰেক্ট টিকেট কৰিব পাৰিম তাতে ন' অ'কে আচ্ছা আচ্ছা অ' আপোনাৰ ৰয়াৰ কণ্ডিচন আছে ন' অ ঠিক আছে তেন্তে দাদা মই আপোনাক পে'মেণ্ট কৰি আছোঁ অ গতিকে কেইজন যাওঁ আমি তিনি চাৰিজনমান যাম চাগে পে'মেণ্টটো মই আপোনাক কৰি আছোঁ বুকিং কৰি ৰাখিব হা ঠিক আছে অ'কে দাদা থেংক ইউ